কোনে কৈছে অ কচোন হয় হয় অঁ অঁ অঁ ৱাল মানে কিহৰ ৱাল অঁ বাউণ্ডাৰী ৱাল অঁ মই চাই ল'ব লাগিব চাই লৈ হে মই কালিলৈ কাইলৈকে পৰসিলৈকে যাব নোৱাৰিম এই দুদিনমানৰ পিছত যাব পৰা হ'ব ঠিক আছে মই গৈ অঁ অঁ ঠিক আছে মই গৈ পেলাই চাই ল'ব লাগিব কমলা পাছতহে আপোনাৰ দামদৰ বা ইটা চিটা কিমান লাগে এইখিনি মই জনাব পাৰিম নাচোৱাকে আপোনাক কৈ দিব নোৱাৰোঁ বাৰু ঠিক আছে যাম বাৰু অঁ অঁ দেৰি নকওঁ বাৰু যাম বুলি ক'লে যাম আৰু অঁ অঁ অঁ ভাল ভাল

হব পালোঁ ধৰিব পাৰিলোঁ বাৰু

অঁ হ'ব হ'ব যাম বাৰু হ'ব পিছে দিয়ক